অ অ ভাল ভাল বৰ্তমান ভালে তোমাৰ কেনে অ ভালেই কৰিলা তেতিয়াহ'লে

ও ও ফৰেষ্ট মেন ৰাইট আ মলাই ফৰেষ্ট অ অ

বুজিলোঁ যোৰহাট ককিলামুখত

ও ও অ সেই আৰু সেইটো কাৰণে তেওঁক অৰণ্য মানৱ বুলিও জনা যায়

নেক্সট ইয়াৰ বহুত মানুহ আহিছে চাবৰ কাৰণে অ অ অ চৌষষ্ঠি হৈছে হৈছে অ তেওঁক পদ্মশ্ৰী তেওঁক পদ্মশ্ৰী বঁটা দিছে ভাল হৈছে আৰু তেওঁ এতিয়া কথা হ'ল কি অসমৰ নামো বহুতত বাহিৰৰ অসমৰ এটা গৌৰৱ হয় আৰু দ্বিতীয় কথা হ'ল কি যে এ আমেৰিকাত এমেৰিকাত এতিয়া যে এই স্কুলত তেওঁৰ কৰ্মৰাজীৰ ওপৰত মানে ক'ৰ্চ ওলিয়াই সেইটো টেক্সটবুকত এটা চাব্জেক্ট আছে অ যথেষ্ট ভাল হৈছে বহুতখিনি আগবাঢ়িছে তেওঁ সেইটো কাৰণে আমাৰ আমাৰ ভাল লাগে আমাৰ কাৰণে গৌৰব নহয় জানো এইটো তেনেকুৱা প্ৰদূষণ ওম ওম গছ গছ যিমানে ভাল হয় প্ৰকৃতিখনো ভাল হৈ থাকে জীৱ জন্তুবিলাকো ভালকৈ ঘূৰা মেলা কৰিব পাৰে নহয় জানো

নিশ্চয় ওলাবা যাম ঠিক আছে ও